মোৰ স্কুলত প্ৰিয় চাবজেক্ট হৈছিল আচামিজ অসমীয়া কাৰণ কিয় আমি সৰুৰ পৰাই সেই মাতৃভাষাটো কৈ আহিছিলোঁ আৰু পঢ়িবলৈ একো অসুবিধা নাছিলে সেইটো কাৰণে আমি সেইকাৰণে মই অসমীয়া চাবজেক্টটো বেছি ভাল পাইছিলোঁ অসমীয়া চাবজেক্টটো প পঢ়াত মোৰ একো অসুবিধা নোহোৱাত বুজিবলৈ একো টান নাছিলে সেইটো কাৰণে মই অসমীয়া চাবজেক্টটো বেছি ভাল পাইছিলোঁ আৰু পঢ়িবলৈও ভাল পাইছিলোঁ অসমীয়া শব্দবিলাক উচ্চাৰণ কৰাত মোৰ একো অসুবিধা নাছিলে আৰু পৰীক্ষাতো মই মই ভাল নম্বৰে পাইছিলোঁ আৰু লিখাতো ইমান বেয়া নাছিলোঁ লিখিবলৈ ভালেই পাইছিলোঁ কিন্তু আখৰবিলাকহে ইমান ভাল নহয় মোৰ ক'বলৈ ইমানেই